হয় হয় লাগিছে অঁ অঁ কিমানদিন বিয়া বেয়া হৈছে অঁ অঁ নিশ্চয় মই এই ল'ৰা এটাক পঠিয়াই দিম বাৰু অঁ মই এইটো নম্বৰত ফোন কৰিলে পাম ন অঁ অঁ আপোনাৰ ঘৰ ক'ত আছিলে অঁ অঁ ঠিক আছে মই কালি দহটা বজাত যাম বাৰু ৰাতিপুৱা অঁ অঁ অঁ হ'ব দিয়ক